হেল্ল' এই ডলফিনছ্ হয়নে অঁ এই মোৰ অৰ্ডাৰ এটা ল'ব লাগিছিলে আপোনালোকে অঁ হয় এই আজি গধূলি মই ইয়ালৈ মানে কেইজনমান আলহী আহিব এই অলপমান চাহ মানে অলপমান আপোনালোকে পঠিয়াব লাগে অঁ মানে পোন্ধৰ বিছ কাপ চাহ আপোনালোকে দিব লাগিব খালি এটা কথা আকৌ দেই চাহটো যাতে এই গৰম হৈ থাকে কিছুমান ঠাইত দেখা যায় মানে পেকিংটো আহি পাই চাহ এইফালে খাব নোৱাৰা হয় ঠাণ্ডা হৈ যায় গতিকে যথেষ্ট সময় যাতে এই গৰম হৈ থাকে পেকেজিংটো আপোনালোকে তেনেকুৱাকৈ কৰি দিব অঁ ঠিক আছে বাৰু হ'ব